অসমৰ খাদ্য সংস্কৃতি বুলি ক'লে আচলতে খুব এক বহল বিষয় আৰু আমি যিহেতু গাঁৱত ডাঙৰ দীঘল হোৱা খুব গাঁৱৰ গাঁৱৰ পৰিৱেশত বিভিন্ন ধৰণৰ খাদ্য খাই পিনে ডাঙৰ দীঘল হৈছোঁ যিবিলাক আমাৰ সাধাৰণতে সহজে উপলব্ধ পথাৰ বা আমাৰ ঘৰৰ ওচৰতে বিভিন্ন ধৰণৰ শাক শাক পাচলিৰ পৰা আৰম্ভ ধৰ আৰম্ভ কৰি পিনে বিভিন্ন ধৰণৰ ফলমূল তাৰ ভিতৰত কিছুমান হ'ল কচু তাৰপিছত মেটেকাৰ ফুল কচু থুৰ ওলৰ থুৰ ঢেঁকীয়া শাক টেঙেচি হেলেচি এইবিলাক সাধাৰণতে আমাৰ ঘৰৰ ওচৰতে কিছুমান পানীত হয় ইয়াৰে আৰু কিছুমান আমাৰ বাৰীৰ পিছপিনে সহজতে পোৱা যায় ঠিক সেইদৰে বিভিন্ন ধৰণৰ আমাৰ ফলমূলো পোৱা যায় বাৰীত টেঙা ফলৰ পৰা আৰম্ভ কৰি পিনে মিঠা ফললৈকে কাৰণ অসমত যদি আমি চাব যাওঁ অসমৰ হাবিত বিভিন্ন ধৰণৰ আম আম পোৱা যায় যিবিলাক কিছুমান তাৰে ভিতৰত হৈছে যে সেন্দুৰী আমৰ পৰা আৰম্ভ কৰি পিনে বিভিন্ন ধৰণৰ ফল মূল পোৱা যায় কঠালৰ গুটি হৈছে বৰ্তমান সময়ত এই এইখিনি সময়ত কঠালৰ গুটি আমাৰ আঞ্জাত এক এৰাব নোৱাৰা এটা অংগ হৈ পৰিছে অসমীয়া মানুহে কঠালৰ গুটি পিতিকা তাৰপিছত কঠালৰ গুটিৰ বিভিন্ন ধৰণৰ তৰকাৰী খায় কচুৰো বিভিন্ন ধৰণৰ আঞ্জা অসমীয়া মানুহে খায় আৰু মাছ এতিয়া এই এইখিনি সময়ত যিবিলাক সৰু সৰু মাছ সেই সৰু সৰু মাছবিলাকৰ বিভিন্ন ধৰণৰ আঞ্জা টেঙাৰ আঞ্জা কচুৰ আঞ্জা খাৰ খোৱা হয় আৰু খাৰ হৈছে অসমীয়া মানুহৰ মানে ক'ব গ'লে সদায় এটা এৰাব নোৱাৰা এৰাব নোৱাৰা এখন আঞ্জা আৰু অসমীয়া মানুহে এই ইয়াৰ উপৰিও যদি আমি ক'ব যাওঁ ভাতৰ বাহিৰেও যেতিয়া তেওঁলোকে আমি নাস্তা বা চাহৰ লগত খোৱা বিভিন্ন ধৰণৰ বস্তুৰ কথা কওঁ তাৰ ভিতৰত হৈছে পিঠা আৰু লাৰু পিঠা লাৰু চিৰা সান্দহ গুড় মুড়ি এইবিলাক বস্তু খায় আমাৰ ইয়াত বিভিন্ন ধৰণৰ পিঠা যদি আমি ৰাতিপুৱা উঠি পেলাই ক'ব যাওঁ খোলাচাপৰি পিঠা তাৰপিছত কেটলিমুখত দিয়া পিঠাৰ পৰা আৰম্ভ কৰি পিনে চুঙা পিঠা নাৰিকল পিঠা তিলপিঠা এইবিলাক বস্তু ব্যৱহাৰ কৰে আৰু এইবিলাক সাধাৰণতে এতিয়া পথাৰত যেতিয়া মানুহে যায় এই পথাৰত যোৱা সময়খিনিতো মানুহে লগত পিঠাগুড়ি লৈ যায় তাৰপিছত গৰুৰ গাখীৰ মিঠৈ এইবিলাক বস্তুয়েই খায় তাৰ ওপৰত অসমত আৰু এবিধ বস্তু হৈছে অসমত হাবিত পোৱা যে বিভিন্ন ধৰণৰ কল এই কলবিলাক হৈছে বৰতমণি আঠিয়া কল তাৰপিছত আৰু বিভিন্ন ধৰণৰ কল এনেকুৱা সোৱাদযুক্ত কল অসমৰ হাবিত পোৱা যায় আৰু ইয়াৰ উপৰিও অসমৰ মানুহে পইতা ভাত কলৰ লগত পইতাভাত বা মাছ পুৰা কঠাল গুটি পূৰাৰ লগত পইতাভাত এটা অসমৰ মানুহৰ কাৰণে এটা এৰাব নোৱাৰা অংগ এনেকুৱা বিভিন্ন ধৰণৰ জুতিলগা খাদ্য আমাৰ গাঁৱৰ মানুহবিলাকে সদায় গ্ৰহণ কৰে